আমাৰ গাঁও গাঁৱৰ মানুহ আমাৰ গাঁৱৰ মানুহখিনিয়ে আমাৰ গাঁৱৰ তোমাৰ জীৱ জন্তু এইগিলাখান পুহি বৰ ভাল পায় আমাৰ আমাৰ ঘৰত নাই নহ'লেও আমাৰ মাহঁতৰ ঘৰতো আছে গৰু ছাগলী আছে গৰু ছাগলী হাঁহ আছে মুৰ্গী আছে মুৰ্গীটোৰ কণীটো বিৰাট প্ৰয়োজনীয় হয় আজিকালি লোকেল ফাৰ্মৰ কণীটো খাবও নিবিচাৰে মানুহে তোমাৰ আৰু ঘৰতে আমাৰ চৰাই চিৰিকটিও আছে আমাৰ আমাৰ ঘৰতে আছে কুকুৰা এজনী আছে ভাটো চৰাই এজনী আছে আমাৰ ল'ৰাই বৰ ভাল পায় এই জীৱ জন্তুও চৰাই চিৰিকটি বহুত ভাল পায় আমাৰ ল'ৰাই আমাৰ ঘৰতে আছে আজি আজি আৰু আমাৰ গাখীৰটো আমাৰ ঘৰত নহ'লেও আমি আমি মানুহ এঘৰৰপৰা লওঁ গাখীৰটো আমাৰ গাখীৰ নহ'লে নহয় সদায় ডেইলী তাৰকেন গাখীৰ আমি লওঁ একঘৰ মানুহৰ তাৰে তোমাৰ গাখীৰটো লাগেয়েই আমাৰ আমাৰ ঘৰত পুহিব ন'ৰলেও আমি কাষৰ মানুহৰ তাৰে লৈ লওঁ গাখীৰটো তোমাৰ আমাৰ মাহঁতৰ ঘৰতো আছে ছাগলী আছে মুৰ্গী হাঁহ পাৰ চৰাই গোটেইখানি আছে আৰু ঘৰত আমাৰ ঘৰত আমাৰ ঘৰত আৰু এইবোৰ মই পুহিবপৰা নাই